আজি তিনি বছৰ আগত ডান্স কৰিব গৈছিলোঁ লখিমপুৰত দুৰ্ভাগ্যজনক গৈ থাকোঁতে থাকোঁতে আমাৰ পলম হোৱা কাৰণে আমাৰ নামটো কাতি বেলেগক টীম টীম এটাক মানে উঠাই দিলে তেখেতলোকে ইমান বেয়া লাগিছে মই আছো ড্ৰেছ ড্ৰেছ চ্ৰেছ কৰি আছো ডান্স কৰিম আৰু মানে শেষ নহয়হে নহয় নহয়হে নহয় তেতিয়ালৈকে মোৰ একে মেকআপ মানে নষ্ট হৈ গৈছে তথাপিও মোৰ মনটো ভাঙা নাই

ঘণ্টাৰ পিছত আমাৰ টিমক উঠাই দিল আমি নাচছিলোঁ নাচি থাকোঁতে থাকোঁতে আহি গ'ল আৰু এখন ডাঙৰ মানে বতাহ ধুমুহা আহি গৈছে আহি থাকোঁতেই মানে আমাৰ ডান্সটো পুৰেই নহ'ল সেই দুৰ্ভাগ্যজনক আৰু তাৰপৰা আমি আৰু বেক ঘূৰি আহিলোঁ ঘূৰি আহি ওচৰতে আৰু এখন প্ৰগ্ৰাম আছিল সেই প্ৰগ্ৰামত আমি ডান্স কৰিম আৰু সেই কৰা আগে আগে আমাৰ জেগাত আৰু একজনক সোমোৱাই দিছে বেলেগ এটা টিমক সোমোৱাই দিয়াত আমাৰ তাতো নহ'ল ডান্স কৰা এনেকৈ কৰোঁতে কৰোঁতে ৰাতিপুৱাই গ'ল ডান্স কৰিবৰ কাৰণে মন যায় য'তে ত'তে যাওঁ ইষ্টেজ প্ৰগ্ৰাম কৰোঁ দুৰ্ভাগ্যজনক আমাক কপালত চাথ নিদিয়ে কেতিয়াবা ভগৱানে কেতিয়াবা দিয়ে এনেকৈ কৰোঁতে কৰোঁতে আমি আহি আহি লৱাৰ আচাম আহি পালোঁ লৱাৰ আচামতো আমাৰ প্ৰগ্ৰাম থাকে সেই প্ৰগ্ৰামবিলাক কৰোঁতে কৰোঁতে আমাৰ ঘৰত আহি পোৱতেই তিনি চাৰিদিন লাগি যায় লগ বন্ধুবিলাক গোটেইবিলাকে একেলগে আমি মানে বিহু ডান্স কৰোঁ লোকৰ গীতৰ নৃত্যত ডান্স কৰোঁ বিভিন্ন ধৰণৰ ফাংচনতে আমি ডান্স পৰিৱেশন কৰি ফূৰোঁ নাচোঁ গাওঁ কেতিয়াবা কেতিয়াবা মন যায় যে আমি এই দুুনীয়াখনতেই থাকি যাওঁ থাকিলেও নহ'ব খোৱা লোৱা আছে কৰ্ম বেলেগ কৰ্তাও আছে ডান্সৰ জীৱনত বহুত লাভ পাইছোঁ ফল পাইছোঁ সেই হিচাপে আজি ডেটত ডানসাৰ এজন হয় মই মোৰ তলত কমেও তিনিশ ল'ৰা ছোৱালী ডানন্সৰ ডান্স পফ্মস কৰি ঘূৰে এই অসমতে নাম যায় মূৰে সেই হিচাপে কেতিয়াবা বেয়া লাগে ক'ৰবাত ডান্স কৰিব যাওঁ এই বৰষুণ বতাহ বৰষুণ আহে এচুৱা বাটতেই ঘূৰি আহিব লগা হয় ঘূৰি আহি আৰু চবৰে ঘৰে ঘৰে মানে চিন্তা ভাৱনা হৈ থাকে গ'ল ল'ৰা ছোৱালীকেইটা কেনেকৈ আহিব আমি ভগৱানৰ কৃপাত আপোনালোকৰ কৃপাত আমি ক'তো বিপদত পৰা নাই পৰিছোঁ যদি আমাৰ সেই ষ্টেজ প্ৰগ্ৰামত কেতিয়াবা বতাহ বৰষুণ হৈছে ষ্টেজত কেতিয়াবা পৰিব লগা হৈছে পানী পৰে কিন্তু আমি ডান্স কৰি ভাগৰা নাই ডান্স কৰি আমি কন্দা নাই এই এনেকৈয়ে আমি চলি আছো আৰু এই জনাৰ ভিতৰত লগ বন্ধু যিবিলাক আমাৰ সহযোগী আছে সিহঁতে যিমান উৎসাহ দিয়ে আমি এনেকৈয়ে চলি যাম ডান্সত আমি কেতিয়াও ভাগৰ অনুভৱ নকৰোঁ য'ত নহওক অসম ভিত্তিত হওক ইষ্টেট লেভেলত হওক আমি চবতেই গৈছোঁ পাৰফমেঞ্চ কৰিছোঁ আৰু লগ বন্ধুবিলাকেও লাহে লাহে লাহে লাহে কৰি মূৰেই মোৰ দৰেই হৈ গৈছে সিহঁতেও এতিয়া মানে ষ্টেট লেভেলত গৈ পাইছে সেই ডান্সৰ প্ৰভাৱটো আমাৰ এতিয়াও আমাৰ গাত আছে ক'ৰবাত ডান্স দেখা পালে ক'ৰবাত কিবা দেখা পালে আমাৰ গা লৰি থাকে নাচিব মন যায় কোনোবা যদি ভুল ডান্স কৰি আছে দেখা দিব মন যায় এইটো এনেকুৱা নহয় এইটো এনেকুৱা আহে ভালো পায় তাতে আমাকো কয় যে অলপ দেখা দিয়ক অলপ নাচি দিয়ক আমি লাজ কাণ নকৰা কৰি মানুহক মানে চিন্তা নকৰি আমাৰ পাৰফমেঞ্চ আমি ভালকৈ কৰি গৈ থাকোঁ আৰু আশা ৰাখোঁ সদায় যাতে আমাক এনেকৈ লগ বন্ধুবিলাকে উৎসাহ দিয়ে গাৰ্জেনে উৎসাহ দিয়ে আমাক যাতে আগুৱাই লৈ যায় নাচ গান কৰি আমাৰ দিনকেইটা যে ভালে কুশলে পাৰ কৰি যাতে কেতিয়াবা নহয় কেতিয়াবা আমি কিবা এটা চাকসেছ হ'ব পাৰোঁ তাৰে মানে কামনা থাকিল আৰু ঈশ্বৰৰলৈকেও মানে প্ৰাৰ্থনা থাকিল যাতে সদায় আমাক এনেকৈ কৰি আগুৱাই লৈ গৈ থাকে নাচিব পাৰোঁ গাব পাৰোঁ ষ্টেজ প্ৰগ্ৰাম কৰিব পাৰোঁ যাতে ক'তো আমাৰ হানি বিঘিনি নোহোৱাকৈ ঘৰৰ মানুহ ঘৰত ঘূৰি আহিব পাৰে নাচোঁ ভালেই নাচোঁ শিকাওঁ নাচোঁ এইদৰে চলি আছো ধুনীয়া কৰি আমি